অঁ কওকচোন অঁ অঁ ঠিকে ফোন কৰিছে বাৰু কওকচোন অঁ অঁ কাইলে যাবলে ন এতিয়া কিমান কিমান মানুহ আছে বাৰু সাতজনমান সাতজনমানান গ'লে তোমালোকৰ স্কপিয়খনতে হৈ যাব এতিয়া তোমালোকে কেইদিনৰ কাৰণে যোৱাাবা সেইটো আকৌ গম পাই ল'ব লাগিব তেতিয়াই মই ক'ব পাৰিম হয় নেকি অঁ হেৰি হয় তেতিয়াহ'লে এদিনত আমি কাজিৰঙা যাবা ন তাততো গোটেইখিনি ফুৰিব মেলিব লাগিব থাকিব লাগিব যদি থকা হয় তোমালোকে ন বাৰু এদিনত আমি দছ হাজাৰকে লওঁ আৰু তাকে কিবা এটা কমাম বাৰু তুমি তোমালোকে এতিয়া কাইলে মোক আকৌ এবাৰ ফোন কৰিব লাগিব তেতিয়া এবাৰ মই অকমান পাতি চাব লাগিব আমাৰ মালিকৰ লগত

চিন্তা কৰিবলগীয়া কথা নহয় অঁ একো না বাৰু পাব পাবা তেতিয়াহ'লে সাতজন মানুহ তাৰপিছত কেইদিন যাব এতিয়া কথাটো কৈ দিলে মই কিবা এটা কম বেচ কৰিব পাৰিম আৰু ভালকেনে অঁ অঁ চাৰিদিন পাঁচদিন চাৰিদিন পাঁচদিন হ'লে ঠিকে আছে বাৰু তেতিয়াহ'লে চা নকে দিবা আৰু

তোমালোকেও তেতিয়া ভালকে গোটেইকেইটালৈকে পাতি মেলি লোৱা অঁ পাতি মেলি জনাই এইটো এইটো তোমালোক ক'ৰ হয় ইয়াৰেনে বেলেগৰ ক'বা ফুৰিবলে আহিছা ইয়ালে

অঁ এনে ক'ৰ পৰা আহিছা তোমালোক হয় অঁ ঠিক আছে ঠিকে আছে গোটেইখিনিৰ লগত কথাখিনি পাতিলে ভালকে জনালে ভাল হ'ব তেতিয়া ন বাৰু

অঁ অঁ ঠিক আছে তেতিয়াহ'লে তুমি কথাখিনি তেওঁলোকৰ লগত পাতা পাতি মেলি মোক জনাবা আৰু এইটো তোমাৰ তোমাৰ নাম্বাৰ এইটো ফোন মাৰিলে পাম নহয় চাগে অঁ তুমি তেওঁলোকৰ লগত কথাখিনি পাতি লোৱা ইমানটোকে দিম আৰু তেতিয়া কাইলে তোমালোকে ৰাতিপুৱাই যাবা চাগে নে ৰাতিকে যাবা কেইটামান ঠিক আছে ঠিক আছে মই আমাৰ ডাইভাৰজনক কৈ নটা মান বজাত পঠিয়াম ক'লৈ পঠিয়াম বা তোমালোক ক'ৰবাত হোটেলত আছানে অঁ নামটো হোটেলৰ তোমালোক এতিয়া মেছেজ কৰি মোক জনাই দিবা ৰুম নাম্বাৰ কথাখিনি পাতি যদি কনফাৰ্ম হয় মোলে ৰাতিলে ফোন এটা মাৰিবা দেই ঠিক আছে ঠিক আছে হ'ব দিয়া